মই আজিৰ পৰা প্ৰায় দহ বছৰৰ আগতে এই চিলাই কৰা কামটো আৰম্ভ কৰিছিলোঁ

গতিকেলৈ তেতিয়া এই মানুহবিলাকৰ লগত লগ লাগি এই হাতৰ মেখেলা চাদৰ ফুল কৰা চিলাই কৰা তাৰপিছত এনেধৰণে কিবাকিবি মানুহে ইগৰাকী সিগৰাকীৰ পৰাও সি চাই পিনে শিকিছিলোঁ ধৰক দেখাইও দিছিলে আৰু তেনেধৰণে তেনেকৈ চিলাই তেনেকৈ ট্ৰেইলাৰিংবিলাক আছে চিলাই ঘৰবিলাক

তাৰে ইফালে সিফাল কৰোঁতে যায়গৈয়ে গতিকেলৈ প্ৰায় দুঘণ্টা সময় শিকিছিলোঁ দুঘণ্টা সময়ত বৰ বিশেষ এটা শিকিব নাপাওঁ

কৰি মেলি এনেকৈ এ চিলাইছিলোঁ প্ৰথমতে সৰু কাপোৰত এনেকৈ চিলাই চিলাই বেয়া কাপোৰ এইবিলাকতে চিলাই শিকিছিলোঁ পিছত তাৰপিছত আৰু প্ৰশিক্ষণো লোৱাৰো দিন হৈ যেনেকৈ হৈ গৈ থাকে তেনেধৰণে আমি ডাঙৰ কাপোৰ লৈ পিনে চিলাব শিকিলোঁ

তাৰপৰা মানুহে বিশেষকৈ কৃতি অকণমান বয়োজ্যেষ্ঠ মানুহখিনিও তেতিয়া আমি লগ পাইছিলোঁ স্কুলত তেতিয়া যাওঁতে সিহঁতলোকৰ পৰা ধৰক সেই ঊলৰ কোৰ্চা আ তেওঁলোকে বৰ ধুনীয়া ধুনীয়াকৈ শৰাই ঢকা এইবোৰ গাঁঠে গোঁঠে চুৱেটাৰ গাঁঠে তেখেতলোকৰ পৰাও আমি বৈ বয়োজ্যেষ্ঠ আমি বৰমাহঁতৰ পৰা এইবিলাক শিকিছিলোঁ শৰাই ঢকা

এনেকৈ ল মাইকী মানুহ আমি যিহেতু নেকি কাৰোবাক পিন্ধা দেখিলে নিজেও পিন্ধিবলৈ মন যায় কেনেধৰণে কৰিছে লোকক দিলে আকৌ এটা পইচাহে দিব লাগে গতিকেলৈ কেনেধৰণেনো কৰিছে এনেকৈ গৈ আমি নিজে শিকি লৈ কৰিলে নিজৰ কাপোৰত নিজেই আমি চিলাই কৰি ল'লে কৰি নিজৰ মনৰ পচন্দ মতে নিজৰ ৰং মিলাই কেনেকুৱা কোনটো ৰং ভাল লাগে ৰং মিলাই মিলাই আমি তেতিয়া কৰিব পাৰোঁ গতিকেলৈ শিকি লোৱাৰ ফলত আমাৰ সেইখিনিয়ে আমাৰ লাভান্বিত হৈছোঁ

আৰু চিলাই কৰি পেলাই বহুতেই আছে এতিয়া আজিকালি ধৰক এই নতুন ডিজাইনৰ ও তাৰপৰা তেতিয়া তাহানিতে সেই দহ বছৰ তেতিয়া সেইখিনি শিকিলোঁ তাৰপিছত আকৌ তাৰ মাজতে আজিৰ পৰা প্ৰায় ও তিনি বছৰৰ আগতে আকৌ আমি আজিকালি মানুহৰ এইবিলাক বংশাৱলী পাতে মানুহৰ এই তাই আহোম বংশাৱলী মেছ কছাৰী এনেকে বংশাৱলী পাতে এইবিলাক প্ৰত্যেকৰ ড্ৰেছবিলাক বেলেগ বেলেগ থাকে

এছিল এইবিলাক চোৱা তাই আহোমৰ সবৰে মা এইবোৰ ড্ৰেছবোৰ বেলেগ বেলেগ হয় নতুন আজিকালি এইবিলাক নতুন ডিজাইনৰ হেৰি চিলোৱা হয় তাত বংশ তাই আহোমৰ এতিয়া টুপি তাৰপিছত আকৌ আজিকালি বিয়া সকামৰ ছোৱালীবিলাকে লেহেংগা পিন্ধে মেখেলা চাদৰ পৰা পুৰণি পাটৰ মুগাৰ এইবিলাকৰ পৰা লেহে এনেই লেহেংগা চিলাবলৈ শিকাল শিকিলোঁ আমি

এইখিনি আমি গতিকেলৈ নিজেই আমি যদি শিকি লৈ নিজৰ পচন্দমতে চিলাব পাৰোঁ বা পিন্ধিলে আমাক কিমান ভাল লাগে পিন্ধি

বিভিন্ন ধৰণৰ গতিকেলৈ আমি নিজে যদি আমি জানো নিজৰ মনৰ পচন্দৰ মতে আমি কিমান ধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ গতিকেলৈ আমি

কেতিয়াবা কিছুমান কিবা এটা নাজানিলে ইউটিউবটো খুলি ল'লে ইউটিউবত সকলো ধৰণৰ বস্তু

তেনেধৰণে আমি আৰু এই আমি কৰি গৈছোঁ আমি তেনেধৰণে ইউটিউবত লাভান্বিত হৈছোঁ তেনেকৈ নেজানিলে কেতিয়াবা শিকিছোঁ আৰু দুই এটা কথা হেৰি এই এনেকে ধৰণে আমাৰ অনুপ্ৰাণিত কৰি আজি আমি নিজৰ কাপোৰটো নিজে চিলাব পাৰিছোঁ কেতিয়াবা কাৰোবাক সহায়ো কৰিব পাৰিছোঁ কিবা ধৰক কোনোবাই বিচাৰিলে ধৰক দিব পাৰোঁ দিব পাৰোঁ আমি এনেধৰণে আমি ও ইমানখিনি লাভান্বিত হয় অনুপ্ৰেণ আমি এই দেখিলে মাইকী মানুহৰ মন আজি কিবা এটা দেখিলে সেইটোও আমাৰ

দিয়াতকৈ নিজে আমি ঘৰতে নিজে যদি চিলাই ল'ব পাৰোঁ কিমানখিনি আমাৰ ভাল লাগে তেনেধৰণে আমি চিলাই মেলি আৰু হেৰি কৰি চিলাই মেলি আমি পিন্ধি আছোঁ এতিয়া ঊলৰ ঊলৰ পৰাও আজিকালি ধৰক এতিয়া ঊলৰ গাঁঠনি ধেই বহুত কিবাকিবি আছে এতিয়া আমি শৰাই ঢকা গাঁঠিব পাৰোঁ শৰাই ঢকাও আমি তেতিয়া সেই আজি দহ বছৰ আগতেই শিকা আজি পৰ্যন্ত এইটো পায় দুই এখন গঁঠা হয় আৰু কিমান ডাঙৰ ডাঙৰ আজিকালি ডাইনিঙত পাৰিবলৈও কিমান ডাঙৰ এখন শৰাই ঢকা হিচাপে ব্যৱহাৰ কৰা হয়

আমি গোঁঠি গোঁঠো কেতিয়াবা কেতিয়াবা কাৰো কাৰোবাক লাগিলে আমি তাক দিয়াও হয়

বুলি কৈ পিনে আমাক সেইবিলাক দেখিয়ে আমাৰ মনত মানে এটা ভাই আমি নিজে কৰি চাব মন যায় ও আজিকালি এইটো অ অনলাইনত এইবোৰ দেখি দেখিলে আৰুয়ে মন যায় ফটোত দেখিলে লোকে কাৰোবাক পিন্ধা দেখিলে কৰা দেখিলে তেনেধৰণে আমি ইমান আমি তেনেধৰণে আমি আৰু কয় অনুপ্ৰেৰণা সেইবিলাকৰ পৰা বহুত দৈনন্দিন আমি মানুহে দেখি থকা কাৰোবাক দেখি কাৰোবাক কাৰোবাক কাৰোবাক কৰা দেখি এনেকেই শিকা হয় এনেধৰণে আমি অনুপ্ৰেৰণা লাভ কৰিছোঁ সেইটো